হেল্ল' অনুৰাধা দত্ত হয়নে এই আমাৰ নামঘৰত যে ভাওনা পাতিছে দিনত দিনত বৰসবাহ যে ৰাতি ভাওনা আছে অঁ মাহ প্ৰসাদ ধোৱাকে যাব লাগিব চাগৈ অঁ তাৰ পিছত আকৌ যাব লাগিব আকৌ অঁ সাত যাব লাগিব সাতটামান বজাত গ'লেহে হ'ব তেতিয়া অঁ তাৰ পাছত আহি আকৌ নামলৈ কাপোৰৰ কিবা ইউনিফৰ্ম দিছে নেকি বাৰু

অঁ অঁ অঁ মুগা ৰঙটো আকৌ মিলিব লাগিব নহয় তাৰ পিছত আকৌ তাত মাহ প্ৰসাদ ধুই মেলি আহিহে আকৌ তালৈ যাব লাগিব নামত বহিবলৈ অঁ আকৌ সকাম ভগাৰ পিছতো আকৌ নামঘৰ অঁতাই থৈ আহিব লাগিব কিছুমান মানুহ নামঘৰ কিছুমান মানুহে আকৌ নামঘৰ নতঁৰাকৈ গুচি আহে আমি আকৌ এতিয়া এৰি থৈ আহিব নোৱাৰোঁ যে অঁ আমি কৰি থৈ আহিব লাগিব তাৰপৰা আকৌ গধূলিলৈ ভাওনা আছে বুলি চাগৈ অকণমান সোনকালেই চাগৈ ভাগিব সকাম সৰু সৰু ল'ৰা ছোৱালীয়েহে পাৰ্ট লৈছে যাব লাগিব ধুনীয়া কৰিব চাগৈ অঁ অঁ কাৰ পিতেকে বাৰু

সি পাৰিব আখৰা নাচালোঁ যদিও হেৰি ভাওনাখনকে সম্পূৰ্ণ চাব লাগিব আৰু আজিকালি নাটক এনেও দীঘল নহয় নহয় নহ'লে আকৌ তাতকৈ দেৰি হ'লে মানেদেখোন মানুহ নাথাকেই গুচি গুচি আহে আজিকালি টোপনি খতি কৰিব নোৱাৰোঁ বুলি

তাৰপৰা ছোৱালী লৈ যাবানে ল'ৰাটো যাবই ছোৱালীও আকৌ লৈ লৈ যাব লাগিব নহয় সিহঁতক এৰি পঠিয়াব নোৱাৰি আজিকালি দিনকাল কেনেকুৱা অঁ ৰাতিলৈ মেখেলা চাদৰ পিন্ধিব নালাগে দিনতে মেখেলা চাদৰ পিন্ধিব আৰু তাৰপৰা ৰাতি হ'লে মানে হেৰি লং পেণ্ট ইস্পৰ্টিং নহ'বা ফ্ৰক পিন্ধি যাব আমাৰ ওচৰ হ'ল কি হ'ল বেয়াহে পটককৈ আলহী এজন আহিলে ক'ব ব'লচোন যাওঁ তহঁতৰ ঘৰৰপৰা এপাক আহোঁগৈ বুলি আকৌ আলহীখিনি লৈ ঘৰলৈ আহিব লাগিব দূৰ হ'লে ভাল আকৌ একে দুনিয়াকৈ গুচি আহিব লাগে আৰু নামঘৰত বহি থাকিলেও কোনেও লগ নধৰে ব'লাচোন যাওঁ বুলি ঘৰলৈ

মই আখৰা চাবলৈ এদিন গৈছিলোঁ তাৰপৰা সদায় নাযাওঁ সদায় গ'লে মানে আকৌ নিজৰ ঘৰতো মই গুচি গ'লে আকৌ ছোৱালীজনীয়ে পঢ়িবলৈ মন নকৰে তাইয়ো গুচি যায় লগতে ভাওনা দিনাখনি আকৌ সিহঁতৰ মোদটো বেলেগ হয় পৰে নাই ড্ৰেছবোৰ পিন্ধি লোৱাৰ লগে লগে

তাৰ পাছত মানুহজন ঘৰত আছেনে আঁতৰত আছে অঁ ভাওনালৈ আহিবনে অঁ অঁ

আমাৰ আকৌ প্ৰথমৰপৰা লাষ্টলৈকে বহি থাকিবগৈ নহয়